ঐ কি কৰিছ কালি যে লৈছিলোঁ যে ছনিৰ যে হোম থিয়েটাৰটো সেই হোম থিয়েটাৰটো ঘৰত বজাই চালোঁ নহয় কি ক'বি তাৰ চাউণ্ড কোৱালিটি বৰ ধুনীয়া বেছেই শুনিবি নে তাৰ ছাউণ্ডৰ প্ৰনাউনচিয়েশ্যনেই শুনিবি ইমান ধুনীয়াকৈ বাজিছে আৰু চবতকৈ ভাল কি জান হেই হোম থিয়েটাৰটো আমি যেনি তেনি লৈ ফুৰিব পাৰোঁ সেই কাৰেণ্টৰ লগতে বেটেৰীটো কাম কৰে সেয়েহে তাক কোনো এটা জেগাত বজোৱাৰ বজাব লাগিব বুলি ক'থা নাই কাৰেণ্ট যদি নাথাকেও তাক আমি হেই জেগালৈ নিও পিকনিকত হ'ল বাৰ্থডেত হ'ল কৰ'বাত হ'ল য'ত মন যাই তাক তাতে আমি বেটেৰী সহায়ত বজাব পাৰোঁ তাৰ ছাউণ্ডটো বহুত লাউড আৰু ৰিমটটো ৰিমটটো বহুত দূৰৰ পৰাই কাম কৰে একদম ওচৰত আনি পিটিকিব লাগিবই বুলি কথা নাই সেই ৰিমটটো আমি সাধাৰণ বাকীবোৰ যিবোৰ হোম থিয়েটাৰ হোম থিয়েটাৰ ওচৰৰ পৰা আমি যেনেকৈ ইউজ কৰিব লাগে ইয়াত তেনেকুৱা নহয় ইয়াত ৰিমটটো বহুত দূৰৰপৰাই কাম কৰে আৰু সেই হোম থিয়েটাৰটো দেখিবলৈয়ো বহুত ধুনীয়া তাত হোম থিয়েটাৰৰ আগে পিছে ছাইডে টাইডে চাৰিওফালে বিভিন্ন কালাৰৰ লাইট লাগি আছে আৰু যেতিয়া গানটো বাজে লাইটবোৰ পিটিক পাটাক কৰে আৰু সেই লাইটটো ডিম কৰে ছাউণ্ডটো মতে বা গানটো মতে যেনেকুৱা ধৰণৰ গান বাজিব যেনেকুৱা ধৰণৰ মিউজিক হ'ব লাইটটো সেই মতেই জ্বলে সেইকাৰণে ই দূৰৰপৰা বিশেষকৈ আন্ধাৰত বহুত ধুনীয়াকৈ জিলিকি পৰে